হয় মই ল'ৰা ছোৱালীখিনিক বৰ মৰমেৰে শিকাওঁ সিহঁতক দিনটোৰ আৰম্ভণিতে সিহঁতক খেলৰ খেলা খেলিবৰ কাৰণে আগ্ৰহী কৰি তোলোঁ তাৰ ওপৰি খেলৰ মাধ্যমেৰে সিহঁতক নেওঁতা গণিত ক খ অ আ এইবিলাক শিকোৱাৰ চেষ্টা কৰোঁ আৰু সিহঁতো উপকৃত হয় শিক্ষাৰ সঁজুলিবোৰৰ দ্বাৰা সিহঁতক ত্ৰিভূজ ত্ৰিভূজ আয়ত বৰ্গ এইবিলাক শিকাই দিওঁ আৰু সিহঁতক ৰঙৰ ধাৰণাবিলাক ৰামধেনুৰ ৰঙৰ লগত মিলাই সিহঁতক শিকাই দিওঁ সিহঁতক আওৰাব দিওঁ নেওঁতা নেওঁতাৰ সংখ্যাবিলাক ডাঙৰ ডাঙৰকৈ পঢ়িব দিওঁ ক খ অ আ এইবিলাক ডাঙৰ ডাঙৰকৈ পঢ়িব দিওঁ তাৰোপৰি ল'ৰা ছোৱালীবিলাকক দৌৰা ব্যায়াম কৰা এইবিলাকো কৰিবলৈ দিওঁ সিহঁতৰ শাৰীৰিক মানসিক আটাইবিলাকে সুস্থ হৈ থাকে এইখিনিয়েই